হেল্ল' দাদা সেইটো এ পি ডি চি এল অফিচত লাগিছেনে অঁ আমাৰ এই লাহন গাঁও গেলেকী এক নং লাহন গাঁও এই হয় ইয়াৰ আৰু ট্ৰেঞ্চফৰ্মাৰটো ফুটিলে বেয়া হ'ল তাকে হেৰি বনাব লাগিছিলে নহয় পানীটো দিবপৰা নাই ৱাটাৰ চাপ্লাই কি হ'ল ন বনাই দিব লাগে আহিব লাগে মানুহ অঁ অ হ'লেও সোনকালে আহিব লাগে এতিয়া ল'ৰা ছোৱালী ধৰক পৰীক্ষা পাতি চলি আছে কাৰেণ্টটো প্ৰব্লেম হৈ যায় গধূলি হ'লে গধূলি আগত দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে আপুনি পঠিয়াই দিয়ক দেই সোনকালে একদম ৱাটাৰ চাপ্লাই পানী প্ৰব্লেম হৈছে তো কাৰেণ্ট নাই অঁ অঁ কৈ নাথাকিব আপুনি অঁ গধূলিৰ ভিতৰত কাৰেণ্ট লাগিব নহ'লে দিগদাৰ হ'ব নহয় আমাৰ এতিয়া পানী প্ৰব্লেম ইমান এতিয়া মোৰ এতিয়া ফাৰ্ম আছে দুখন তিনিখন ফাৰ্মত পানী নাই খাবলৈ পানী নাই নিজেও কাৰেণ্ট নাই ল'ৰা পঢ়িবপৰা নাই কিমান প্ৰব্লেম হৈছে আপোনালোকে বনাই দিয়ক গধূলিৰ আগত অঁ পতাপত পঠিয়াওক দেই একদম নহ'লে মানে দিনে পোহৰে কাৰেণ্টটো একদম মানে মানে গধূলিৰ আগত লাগিবই মানে অঁ কাৰেণ্ট মানে গধূলিৰ আগত লাগিবই মানে নহয় মই আকৌ ডিষ্টাৰ্ব দিম মানে আপোনালোকক আকৌ ফোন কৰিম অঁ নহয় পতাপত কাৰেণ্ট লাগিবই দিনত

অঁ ফাইন লাগিবই মানে এইবাৰ মানে দেই যেনেকৈয়ে নহওক কালিৰেপৰাই কাৰেণ্টটো নাই ন আজিত নাই দিনটো আজি কালিটো ৰাতিতো নায়ে কাৰেণ্ট আজিটো দিয়ক অঁ পাবই লাগিব কিমান দিগদাৰ হয় এদিন কাৰেণ্ট নহ'লে কিমান মোৰ এতিয়া ফাৰ্মত ব্ৰইলাৰ কিমান হেৰি হৈছে লাগিবই কাৰেণ্ট ঠাণ্ডাত এতিয়া অঁ পতাপত আজি কাৰেণ্ট লাগিবই আৰু আপোনাক আপোনালোকৰ যিমান মানুহ আছে সোনকালে অঁ যিমান মানুহ আছে আপোনালোকৰ সোনকালে পঠিয়াই দিয়ক অঁ অঁ পতাপত মানে পঠিয়াই দিব লাগিব মানে নহ'বা দিগদাৰ হ'ব নহয় আমাৰ এতিয়া যি ইমান প্ৰব্লেম